কুকুৰে কামোৰাৰ পাছতে ভালকৈ ধুব লাগে চাবোন দি বা ডেটল দি তাৰ পৰা বৰা চাউলৰ খাব নালাগে বৰা চাউলৰ যিকোনো পিঠা পনা হওক ভাত খাব নালাগে আৰু উৰহীজাতীয় বস্তু যেনে মাহ খাব নেলাগে আৰু মাহজাতীয় বস্তু খালে মানে খাব নেলাগে মানে কুকুৰে কামুৰিলে আৰু যদিহে সকলোবোৰ কৰাৰ পাছত ডক্তৰৰ ওচৰলৈ যাব লাগে আমি পৰা মুখত ল'বৰ কাৰণে